মই যিমানবোৰ কিতাপ পঢ়িছোঁ প্ৰায়বোৰ কিতাপেই ভাল লাগিছে হ'লও এখন কিতাপ পঢ়ি মই অলপ অসন্তুষ্টি লাভ কৰিছিলোঁ সেই কিতাপখনত হিন্দু আৰু মুছলমানসকলৰ মাজত হোৱা বিভিন্ন ধৰণৰ সংঘাতৰ বিষয়ে বহু বেছি পৰিমাণে বহলাই কোৱা হৈছে মই ভাবোঁ এনেবোৰ কিতাপ মানুহে পঢ়িলে মনত বিভিন্ন ধৰণৰ বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে যদি এজন হিন্দু মানুহে সেই কিতাপখন পঢ়ে মই ভাবোঁ তেওঁৰ মনত মুছলমানসকলৰ প্ৰতি কিছুমান বেয়া ভাব আহিব আৰু ঠিক তেনেকৈ যদি এজন মুছলমান মানুহে সেই কিতাপখন পঢ়ে হিন্দু মানুহৰ প্ৰতি তেওঁৰ বিভিন্ন ধৰণৰ দুঃচিন্তা সোমাই পৰিব মই ভাবোঁ এনেবিলাক কিতাপে সমাজখনৰ পৰিবেশ বিনষ্ট কৰে সামাজিক মিলা প্ৰীতিতো বিশৃংখল সৃষ্টি কৰে মই ভাবোঁ যিমান পাৰে লেখকসকলে এইক্ষেত্ৰত দায়বদ্ধ হ'ব লাগে যে এনেবিলাক বিষয়ৰ ওপৰত কমকৈ লিখিবলৈ চেষ্টা কৰিব লাগে কিয়নো এনেবিলাক কিতাপে এনেকুৱাবিলাক চিন্তাধাৰাই মানুহৰ মাজত হিংসা ভাব বৃদ্ধি কৰে